নমস্কাৰ ভালনে আপোনাৰ হয় বহুতদিনৰ মূৰত এইফালে অহা হ'ল আমাৰ মানে এইফালে নতুন কিবা আহিছে নেকি কাপোৰ চাপোৰ তাকে চাবলৈ আহিলোঁ অ হয় নহয় চালোঁহেতেন এয়া ঘৰতে আকৌ বিয়া এখন ওলালে নহয় তাৰে

হয় হোৱাইটতে অ পিছে ৰেটটো অকণ কমাবা আৰু সদায় আহিয়ে থাকোঁ আৰু হয় ৰেটটো অকণমান কমাবা কম বেচ কৰিবা কিবা এটা তেতিয়া ল'ব পাৰিম আহিয়ে থাকোঁ আৰু আমি নহয় জানো

অ দি দিয়ক আৰু যিহেতু লাগিবই আকৌ অহাতকৈ একেবাৰে লৈ যাওঁ এতিয়া দিয়া দামটো বা কিমান কয় কিবা এটা ল'ব আৰু অ ঠিকে আছে বাৰু কাপোৰযোৰলৈ চাই ইমান অ হয় অ হ'ব আৰু দি দিয়ক ঠিক আছে হ'ব দিয়ক আ